টিভি অনুষ্ঠানত থকা অসমীয়া ৰং চেনেলৰ জৰিয়তে ৰাতিপুৱা ছয়মান বজাত উপাসনা নামৰ এটা অনুষ্ঠান হয় য'ত মহিলাসকলৰ দ্বাৰা বৰগীত আইনাম দিহানাম সম্প্ৰচাৰিত হয় এই মহিলাসকলৰ দ্বাৰাই যি এই গীতসমূহ গাই মই এইবোৰ চাই বৰ ভাল পাওঁ আৰু তেওঁলোকে আমাক মহিলাসকলক আগুৱাই নিবলৈ সাহস দিয়ে